গোৱাত গৈছিলোঁ গোৱাত গৈ ভাল লাগিল গোৱাৰ প্ৰাকৃতিক সৌন্দৰ্যটো সঁচাই ক'বলগীয়া আৰু তাত কিন্তু গোৱাৰ ইমান পৰিস্কাৰ গোৱা ঠাইখন গোৱাত গৈ ভাল লাগিল আমি পুৰণা যিশুখ্ৰীষ্টৰ মন্দিৰ চালোঁ তাৰপিছত ইপিনে পাৰ্ক তাৰপিছতে বহুত বস্তু গোৱাত খেলিলোঁ গোৱাত গৈ পেলাই আমি ঢৌৰ মাজত পানীৰ মাজত গৈ সাতুৰিলোঁ তাৰপিছত উঠিলোঁ এপিনে স্কুটাৰ এখনত পানীত গ'লোঁ ভাল লাগিল গোৱাত গৈ আৰু গোৱাত মানে কি আৰু দ্বিতীয়বাৰ যাম এইবাৰ গৈ আহিছোঁ আৰু যাম গোৱালৈ গোৱা ঠাইখন সঁচাই ভাল লাগে পৰিৱেশটো ভাল লাগে গোৱাত গৈ মানে কি ক'ব লাগে এবাৰ যোৱাৰ পিছত গোৱা মানে আৰু দ্বিতীয়বাৰ যাওঁ যাওঁ লাগি থাকে আমাৰ মনটো গৈ আছে নেক্সবাৰ আকৌ যাম গোৱালৈ গোৱাত গোৱাত সঁচাই ভাল লাগে থাকি আৰু সুন্দৰ ঠাইসোপাও একদম বহুত পৰিস্কাৰ গোৱা ঠাইখন ক'ব লাগিব মানুহে এবাৰ যোৱাৰ পিছত গোৱালৈ গৈ থাকিবলৈ মন যাব গোৱাত যাব লাগে সেইটোৱে আৰু সেই গোৱাৰ ঠাই ভাল লাগে